ৰাহুল ষ্ট'ৰ হয়নে হয় মই আপোনাৰ ৰেগুলাৰ কাষ্টমাৰ সিদ্ধাৰ্থ আপোনাৰ হয় হয় মানে মোৰ ঘৰত কোনো নাই মানে মোৰ অলপমান ভৰিখনতো প্ৰব্লেম হৈছিল সেইকাৰণে কেইটামান আইটেম লাগিছিলে আৰ্জেণ্টেই লাগিছিলে আপোনাৰ তেনেকুৱা ডেলিভাৰী বই আছে নেকি হয় হয় মোক মানে আলু আৰু পিঁয়াজ লাগিছিল আলু তেনেকুৱা আপোনাৰ একদম সৰু বা ডাঙৰ নিদিব মজলীয়া চাই ভাল আৰু ডেৰ কেজি মানৰ দিব ডেৰ কেজিয়েই দিব আৰু হয় নেকি তেতিয়াহ'লে এটা কাম কৰিব আপুনি এক কেজি দি দিব আৰু পিঁয়াজো এক কেজি দি দিব পিঁয়াজো তেনেকৈ দি দিব মজলীয়া চাই ভাল অঁ অঁ আৰু আপোনাৰ হেৰি হ'ব নেকি পাপৰ হ'ব নেকি হয় নেকি তেতিয়াহ'লে আপুনি এটা কাম কৰিব হেৰি কি আছিলে দালিকে দি দিব দালি কি ৰহৰ দালি ৰহৰ দালি দি দিলেই হ'ব এপোৱা দিলে হ'ব এপোৱা দিলে হ'ব অঁ এই তিনিটা বস্তু পলিচ দিলেও হ'ব হয় আৰু একো নালাগে আপোনাৰ ল'ৰাজন মানে কেতিয়ামানে আহিব

মই কেচেই দিম ল'ৰাজনকে ল'ৰাজনৰ হাতত পঠাই দিম আপোনাৰ ধৰি লওক বালাজী পথৰ আপোনাৰ এই মন্দিৰটো যে আছে শনি মন্দিৰটো তাৰে তিনি নম্বৰ ঘৰটো অঁ দিয়ক